হেল্ল' মই পানীতোলাৰ পৰা কৈছিলোঁ আপোনাৰ এজেঞ্চিত ভাল এল্ট' গাড়ী এখন পোৱা হ'ব নেকি মই মানে পানীতোলাৰ পৰা বিশেষ টাউনলৈ ধেমাজী টাউনলৈ যাম বুলি ভাবিছিলোঁ অহা জানুৱাৰী দুই জানুৱাৰী মানত দুই জানুৱাৰীত তাকে ভাল কণ্ডিশ্যনৰ গাড়ী এখন প্ৰয়োজন হৈছিলে প্ৰায় চাৰি পাঁচজন মানুহ যাব পৰা যদি পৰা হয় তেতিয়া আপুনি কিবা এটা কৰি বুক কৰি দিব পাৰিব নেকি